অ'হ জানেনে মই পূজা দোকানখনৰপৰা এটা কুৰ্টি কিনিছিলোঁ কুৰ্টি কাপোৰটো ঘৰত আহি চাইছোঁ ইমান ভাল ইমান কোমল পিন্ধিবৰ কাৰণে খুবেই আৰাম